হয় হয় মই দিওঁ আপোনাক কি কি ধান লাগিছিলে বাৰু হয় মোৰ হয় মোৰ ইয়াত পাঁচ বিধমান আছে বৰা ৰাখোঁ জহা ৰঞ্জিত পাইজোং তেনেকৈ বহুত কেইবিধ আছে হয় বৰা আপোনাক মই কুইণ্টেল বাইছশ দিব পাৰিম আৰু আপোনাৰ

অ' মোৰ লগত জহা আছে ৰঞ্জিত আছে পাইজুং আছে বৰা আছে বেটকুটি আছে সকলো জেগাতে দিওঁ আপোনাক কিমানমান লাগিছিলে বাৰু অঁ মই এনে আপোনাৰ বৰা আপোনাৰ মই বাইছশকৈ দিওঁ আৰু আপোনাক কি ধান লাগে বুলি ক'লে জহা লাগে বুলি ক'লে জহা আপোনাৰ মই সাতাইছশকৈ দিওঁ পঁচিছশ আপোনাক কেই কুইণ্টেল লাগিব হয় হয় জহা সাতাইছশকৈ মই আপোনাক পঁচিছশকৈ দিব নোৱাৰিম আপুনি মোক ছাব্বিছশকৈ দিলে মই আপোনাক দি দিব পাৰিম আৰু মেইন কথাটো হ'ল আপোনাৰ মোৰ ইমান ষ্টকটো নাই আপোনাৰ প্ৰায় মোৰ লগত বৰা হ'ব প্ৰায় সাত কুইণ্টেলমান আৰু জহা হ'ব আপোনাৰ প্ৰায় ন কুইণ্টেলমান হ'ব আপুনি যদি এড্ৰেছটো দিয়ে মই তেতিয়া আপোনাক ঘৰত দি থৈ আহিব পাৰিম আৰু চিন্তা কৰিব নালাগে বাৰু আপোনাৰ মই ডেলিভাৰী চাৰ্জটো নলও বাৰু হয় নেকি ঠিক আছে বাৰু এইটো একো হেৰি নাই বাৰু অসুবিধা নহলে মই আপোনাক দি দিব পাৰিম বাৰু ঠিক আছে ঠিক আছে মই মিলাই দিম বাৰু আপোনাৰ মই বৰা মই একৈছশকেই দিম আৰু আপোনাৰ জহা মই ছাব্বিছশকেই দিব পাৰিম

ঠিক আছে দিয়ক কিমান সময়ত ক'লে আপুনি তিনিটা চাৰিটা বজাৰ ভিতৰত অ' ঠিক আছে মই দিব পাৰিম বাৰু আপুনি আপোনাৰ ঘৰত হেৰি এড্ৰেছটো দি দিব মই আপোনাক দি দিম